হেৰি কাপোৰ লাগিছিলে এই কাপোৰ মুগাৰ লাগিছিলে তাৰপিছত পলিষ্টাৰ এয়া বোৱা চেট লাগিছিলে তাৰপিছত আকৌ এইয়া মুনমুনী পাট সেনেকুৱা দাম দৰ কিমান বাৰু

দামটো অলপ বেছি হৈছে নেকি অলপ কমাই দিয়া আৰু বেলেগ নাছে নেকি কাপোৰ

হেৰি এইয়া বোৱা যোৰা আছে

অঁ অলপ কমাই দিয়াচোন তিনযোৰা মান ল'লো হয় হয় নেকি তাৰো কম নাই আৰু

পদ্মিনী এক হাজাৰ তাৰ তলত নাই আৰু অঁ চাৰে ছয়শ দিম হ'ব যদি দিয়ক পিছত ফোন অঁ পিছত ফোন কৰিম দিয়া অঁ অঁ হ'ব দিয়া অঁ হ'ব দিয়া